ছাৰ নমস্কাৰ মই ৰেখামণি বৰাই কৈছোঁ

মই এই দক্ষিণপাটৰপৰা কৈছোঁ সেইদিনা যে ছাৰ গৈছিলোঁ

মই যোৱা সোমবাৰে গৈছিলোঁ মই ছাৰ লোন এটাৰ কাৰণে গৈছিলোঁ আপুনি ব্যস্ত আছিল পাছত পাতিম বুলি ক'লে সেইকাৰণে আপোনালৈ ফোন এটা কৰিছিলোঁ তাৰ মানে মোৰ ফাৰ্ম এখন আছিলে মুৰ্গী ফাৰ্ম তাৰ মই অলৰেডি মোৰ দুইলাখমান টকা খৰচ কৰিলোঁ এতিয়া মোৰ পইচা পাতি অলপ অসুবিধা হৈছে আৰু মানে নতুনকৈ মই তাত পোৱালি দিছোঁ আৰু দানা পানীৰ কাৰণেও অলপ প্ৰয়োজন হৈছে পইচাৰ সেইকাৰণে ছাৰ দুইলাখমান টকাৰ লোন এটাৰ কাৰণে মই আপোনাৰ এপ্লাই কৰিছিলোঁ

পাৰিবনে দিব দিবলৈ আপুনি যত্ন কৰিব আৰু মোক দিব বুলি ভাবিছোঁ আৰু ন'হলে বৰ অসুবিধা হ'ব হয় ছাৰ হয় ছাৰ মোৰ বাৰু কাগজ পত্ৰ চব ঠিকেই আছে বাৰু মাটিৰ মোৰ নামতে আছে অঁ মোৰ নামতে আছে বেংকত আৰু মোৰ লোন আৰু নাই গতিকে আপুনি মই দিব বুলিয়ে আশা কৰিছোঁ আপুনি আহিব এদিন চাবহি বাৰু হয় অঁ হয় অঁ হয় অঁ কাগজ পত্ৰ লৈ যাব লাগিব নাই অঁ অঁ অঁ

আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাক লাগিব নেকি হয় ছাৰ অঁ হ'ব ঠিক আছে আছে আছে সেইখিনি অ'কেই আছে হয় হয় বেংকৰ লগত মোৰ ট্ৰেন্সেকচনবোৰ ৰেগুলাৰ হৈ আছে বাৰু এইখিনি চব ঠিকেই আছে হয় হয় ছাৰ হয় হয় ছাৰ ইণ্টাৰেষ্টটো কেনেকুৱা হ'ব ইন্টাৰেষ্টটো কেনেকুৱা হ'ব হয় হয়

হয় অঁ হয় হয় ঠিক আছে বাৰু হ'ব মই মংগলবাৰে যাম বাৰু হ'ব